মোৰ প্ৰিয় চলচ্চিত্ৰ মোৰ প্ৰিয় চলচ্চিত্ৰৰ ভিতৰত বহুকেইখন আছে যেনে উদাহৰণ স্বৰূপে মই ক'ব পাৰোঁ ফিৰ হেৰা ফেৰী ফিৰ হেৰা ফেৰীৰ যিটো কৌতুক অভিনয় অক্ষয় কুমাৰ ডাঙৰীয়াৰ যিৰ দ্বাৰা পৰেশ ৰাৱাল ডাঙৰীয়াৰ দ্বাৰা যিটো কৌতুক অভিনয় আৰু যিটো ডায়লগ ডেলিভাৰী সেইটো মই সঁচাকৈ আপ্লুত কৰে আৰু যথেষ্ট আনন্দ দিয়ে ইয়াৰ উপৰিও আমি বিভিন্ন চলচ্চিত্ৰৰ কথা ক'ব পাৰোঁ তাৰ ভিতৰত আন কিছুমান আছে ধামাল গোলমাল ফিৰ দে ডনা দেন থ্ৰিলাৰ মুভি ইয়াৰ উপৰিও আইৰণ মেন

আৰু হাল্ক এনেকুৱা বিভিন্ন চুপাৰফিক্সল চিনেমাৰ কথা আমি ক'ব পাৰোঁ যিসমূহ মই নিশ্চয় ভাল পাওঁ আনহাতে টিভি অনুষ্ঠান বুলি ক'লে আমি মেন ভিচ অইল্ড যিটো ডিস্ক'ভাৰী চেনেলত প্ৰচাৰ হয় সেইটোও মই চাই বিৰাট ভাল পাওঁ ইয়াত যিবিলাক মানুহৰ এটা এক্সষ্ট্ৰিম কনডিচনত জীয়াই থকাৰ উপায় আৰু প্ৰাকৃতিক সৌন্দৰ্য্যৰ কথা দেখায় সেইবিলাক চাই নিশ্চয় মই ভাল পাওঁ আৰু ই মোক মনত যথেষ্ট আনন্দ দিয়ে